হেল্ল' অঁ কি কৰিছে অঁ হয়নি আপুনি যাবনে কি অঁ মই যাম বাৰু আপোনাৰ লগত অঁ অঁ এই মোৰ ধেৰ কিবা কিনিব আছে বিহু পিঠা চিৰা দৈ এইবিলাকে মাংস তাৰপিছত অঁ অঁ আগতীয়াকৈ আনিব লাগিব আকৌ বিহুৰ দিনাখননো ক'ত যাবৰ সময় হ'ব আৰু তাত অকণমান সস্তা যে মোৰো আকৌ এইবিলাক নাই আৰু ল'ৰাকেইটাৰ কাৰণে কাপোৰো আনিব লাগিব ঠাণ্ডা পৰিছে বেছিকৈ জেকেট এটা আনিব লাগিব লাগিব আকৌ

অঁ অঁ এই মেখেলা চাদৰবিলাক এতিয়া আজিকালি ডিজাইন মানে গৈ গৈ থাকে নহয় নতুন নতুন ডিজাইনবিলাক আহি থাকে নহয় সস্তা কিছুমান দাম কিছুমান সস্তা

অঁ পোৱা যায় অঁ মই সেয়া অঁ লৈ যাব লাগিব সিহঁতক আকৌ সিহঁতৰ চাইজবিলাক চাই পেলাই কাপোৰ কিনিব লাগিব নহয় আপুনি সিহঁতক নিবনে কি হয় অ' আজিকালি পিঠা চিৰাবিলাকৰ দাম বাঢ়িলে এটা পিঠাত দছ টকা ল'ব নেকি তিল পিঠাত অঁ অঁ অঁ অঁ অঁ অঁ পোৱা যায়নি ওলাব লাগিব আপুনি গাড়ী লৈ যাবনে কি অঁ লৈ ল'ব তেতিয়াহ'লে আমাৰ পোৱালিকেইটা নিব লাগিব নহয় দুইটাকে তেতিয়া তাতে লৈ যাব অঁ গম পাইছোঁ পাইছোঁ এইটো বস্তুবিলাকো সস্তা সোনা সোনাৰীত কিছুমান বস্তু সৰু সুৰা বস্তু অঁ কওক মেখেলা চাদৰ এযোৰ ল'ম তাৰপিছত আৰু ল'ম তাৰপিছত চেণ্ডেল এযোৰ পাৰিলে ল'ম আৰু মানে যদি সস্তা পাওঁ অঁ

অঁ সস্তাতো ষ্টলবিলাক সব বস্তুৱে সস্তা অঁ অঁ অঁ সস্তা সস্তা তাতো অঁ ল'ব লাগিব অঁ অঁ হ'ব মইও আনিম কেইখনমান আহিব আহিব অঁ অঁ অঁ আহিম বাৰু গম পাইছোঁ পাইছোঁ সব বস্তুবিলাকে সব বস্তুবিলাকে তাত সস্তা আকৌ যিকোনো বস্তু আনিবলৈ আপুনি চব্জি তব্জি আনিবলৈ হ'লেও যে ইয়াত সস্তা মানে আমাৰ চৰাইদেউ বজাৰত যিমান দাম তেনেকৈ মানে তাত সিমান দাম নহয় আৰু সস্তা সেই অঁ বিহু অঁ দৈ দৈ আৰু বহুত বেছি দাম হ'ব দৈ বোলো বেছি দাম হ'ব বিহু বুলি দৈ এই তাৰপাছত সেই তেনেকেই মানে বস্তু বস্তুবিলাকৰ দাম বেছি হ'ব বেছি কেতিয়াবা মানে আমাৰ এইবিলাক বজাৰ শিমলুগুৰি বজাৰতো বেছি হ'ব তাত অকণমান সস্তা সোনাৰী বস্তুবিলাক আনিবলৈ হ'লে অঁ অঁ চব টেঙা চেঙা সব পোৱা যাব তাত চব্জি পাতি পোৱা যাব আপুনি আপুনি আগতেতো সোনাৰী টাউনলৈ গৈ পাইছে নাই

অঁ এই সেইবিলাকে ল'ৰা ছোৱালী বস্তুবিলাকে ল'ব লাগিব দাম কম আৰু হেৰি এইটো কি বুলি কয় এই তাত মানে কোমল চাউল যে অসম অঁ গাহৰি মাংস দাম চাৰিশ টকা তাত চাৰে চাৰিশ চাৰে চাৰিশ টকা অঁ ব্ৰইলাৰ আৰু বিহু বুলি ব্ৰইলাৰ খাবলৈ বেয়া লাগে নহয় গাহৰি মাংস খাইয়ে ভাল লাগে আকৌ তেনেকৈ আমি বজাৰ চজাৰ কৰিম আৰু তাৰপৰা চেণ্ডেলৰ বজাৰতো সোমাম তাত সোনাৰীত অঁ সস্তা বুলি কৈছে চেণ্ডেলৰ বজাৰতো সোমাব লাগিব চ' পোৱালীকেইটাৰ কাৰণে জোতা দুযোৰমানো ল'ব লাগিব সোনাৰীত বস্তু ল'বলৈ ভাল আৰু এনেকৈ মই বজাৰত বেছিকৈ ভালকৈ ঘূৰি নাই পোৱা বাৰু তাত তাত ঘূৰি নাই পোৱা বাৰু ভালকৈ কম নহ্ এনেকৈ ঘূৰি নাই পোৱা মানে মই তাত অঁ এনেই আমাৰ মা দেউতালৈও কিনিব লাগিব নহয় মানুহজনলৈ কিনি আনিব লাগিব মা দেউতালৈ কিনি আনিব লাগিব সবলৈ কিনি আনিব লাগিব তেতিয়া মানে লগতে বজাৰখন কিনি কৰি আনিলে সোনাৰীত তেতিয়া ভাল হ'ব মানুহবিলাকে সবেই শুনিছোঁ নহয় সোনাৰীত বজাৰ কৰিব ভাল বস্তুবিলাক সস্তা অঁ অঁ আমাৰ বৌয়ে চাৰি চাৰিযোৰ কাপোৰ আনিছে সেই তেওঁ তিনিশ টকাকৈ দি আনিছে চাৰিযোৰ আনিছিলে এইবাৰ পূজাত এতিয়া গৈছিলে বজাৰলৈ ইমান ধুনীয়া ধুনীয়া কাপোৰ বিকি হয় তাত অসমীয়া গহনাবিলাকো বিকি হয় আপুনি অসমীয়া গহনা ল'বনি অসম

ওলাম যাব লাগিবতো অঁ গম পাইছো আকৌ আমাৰো সেই পইচা থাকে মানেহে আৰু বজাৰ চজাৰ কৰিব আৰু বিহু বুলিতো বজাৰখন কৰিবই লাগিব তাৰপৰা সব বস্তু আনিবই লাগিব মাংস চাংস আনিব লাগিব আৰু ল'ৰা ছোৱালীকো আনি দিবহি লাগিব নহয় নিদিলেনো ক'ত হ'বনো অঁ অঁ অঁ অঁ অঁ অঁ মই আগতে গৈ নাই পোৱা আপোনাৰ লগতে যাম আৰু প্ৰথম এইবাৰে গৈ পাইছোঁ মানে বহুদিন হ'ল আৰু তেতিয়া পোৱালিকেইটা সৰু হৈ আছিলে তেতিয়াই যোৱা আৰু তাৰপাছত যোৱা নাই আৰু মানে এই বজাৰ কৰিবলৈ সোনাৰীলৈ আৰু শুনিছোঁ তেনেকৈ ধেৰ বস্তু পায় বুলি তাত আৰু তাত চব্জি পাতি আপুনি ধেৰ যিটো যিটি যিটো সস্তু বিচাৰে তাকে পাব মানে যি বস্তু বিচাৰিব সবেই পায় মানে কাপোৰৰ পৰা ইত্যাদি কৰি গোটেইখিনি আৰু মানে

ওম ওম অঁ আকৌ গাড়ীখন গাড়ীখন নিবলৈ হ'লে দুইজনী হ'লে আৰু দুগৰাকীমান মানুহ লৈ গ'লে ভাল হ'ব নহ্ সোনাৰীত বজাৰ কৰিও তেওঁলোকে ভাল পাব আমিও লগত গৈ ভাল পাম এই বালুৰ মানুহজনী সেই নিজৰাকো ক'ম নেকি লৈ যাম নেকি লগতে সিহঁতৰ বজাৰ কৰিবলৈ অঁ অঁ অঁ

ওলাম ওলাম নাই ৰ'ব ৰাখিব ৰাখিব নালাগে এতিয়া ৰ'ব হেৰি আৰু কথা পাতিবলৈ আছে নহয় হেৰি হেৰি যে এইটো কি বুলি কয় আপুনি তেতিয়াহ'লে পইচা কেইটামান সৰহকৈ লৈ ল'ব আৰু বজাৰত হেৰি কৰিব লাগিব নহয় অঁ গোটেইকেইটা লৈ ল'ব নহ'লে আপুনি আলিমাকো লগত লৈ ল'ব আকৌ কাৰোবাক কাৰোবাক লগত লৈ ল'ব নহয় ভানখনত আমি চাগে যাম চাৰিটা পাঁচটা ছটামান হ'লে গোটেইকেইটা যাব পাৰিম চাগে নহ্

কাক বাৰু অঁ কাক বাৰু অঁ অঁ সিহঁতে যাব ছয় সিহঁতে সোনাৰী ক'লে যাবই নহ্ চো সোনাৰী বিহু বজাৰ কৰিব লাগে বুলি আমিও লগতে বজাৰখন কৰিম অঁ আনিছেনি অঁ অ' তাত আৰু এটা বহুত ধুনীয়া বস্তু আছে কি বস্তু বুলি কওঁনে গোটৰ মহিলাবিলাকে তাত ধেৰ কিবা কিবি বস্তু টোপোলা কৰি কৰি বিকে মানে টোপোলা ভাত টোপোলা ভাত অঁ টোপোলা ভাত তাৰপিছত আৰু মাংস টোপোলা কৰি দিব তাৰপৰা পুৰি পেলাই মাংস দিব আপুনি বনাই ভাজি পেলাই দিব মানে তাত সোনাৰীত মানে বিভিন্ন ধৰণৰ বস্তু পোৱা যায় আৰু মানে হেৰি বিহুৰ সময়ত আপুনি তাত আপুনি হ'ব হ'ব বাৰু হ'ব বাৰু